অসমৰ লোকসকলে সাধাৰণতে নিউজ পেপাৰৰ পৰা নিউজ পাই বা টিভি চেনেলৰ পৰা নিউজ পোৱা যায় বা আজিকালি টেকনলজীবোৰ হোৱাৰ কাৰণে ইউটিউবত ছাৰ্চ কৰিলেও সকলো নিউজ পোৱা যায়